হেল্ল' কোনে কৈছে আপুনি হয় কওকচোন অঁ মই এনেই আছোঁ বহি অঁ পাৰিম পাৰিম আহিব

মই একো গম পোৱা নাই বাৰু অফাৰৰ কথা তথাপিতো মোৰ যাবলগীয়া হৈ আছে বাৰু বিশাললৈ আপুনি আহিব যাম অঁ

অঁ

অঁ আহিব দুজনীয়ে ভাগে ভাগে যাম

মোৰ ল'বলগীয়া হৈ আছে বাৰু মোৰ ঘৰৰ ধৰক ছাৰ্ফ চাবোনো আনিব পাৰিম ফেনাইল তাৰপা আকৌ দালি চালি চেনি তেনেকৈ অঁ আনিবলৈ ভাল ভাল এই কেতিয়াবা মাজে মাজে খাই দিয়ে মোলৈ কিন্তু মই বহুত দিন যোৱা নাই বিচাৰিলে সেইকাৰণে মোলৈ অহা নাই মেছেজ হয় হয় হয় আহে আহে অঁ হ'ব পাৰে অঁ অঁ ভাত পানী বোৱাৰীয়ে বনাইছে মই নবনাওঁ অঁ অঁ মই আৰাম বাৰু আপুনি বনালে অঁ অঁ নাপায় নাপায় ঘৰুৱা বস্তুবোৰে ভাল হয়

ভাল নালাগে দুজনী হ'লে মানে ভালে আৰু বজাৰ কৰি নহয় জানো যি হ'লেও

হয় হয় পৰা হ'ব তেনেকৈ কাইলৈ কাল অঁ কাইলৈ কিমান সময়ত আহিম বুলি ভাবিছে অঁ হয় অঁ পাৰিম পাৰিম মোৰ মানে গোটেই দিনটো ফ্রীয়ে আৰু মোৰ কাম নাই যে অঁ অঁ পাব অঁ হ'ব দিয়ক অঁ অঁ অঁ মই শুৱালকুচি দোকানখনলৈ যাওঁ তাৰপা ইফালেদি এই তিনিআলিতে আছে মানুহ এজন বৈশ্য বুলি কয় তেখেতৰ দোকানতে কিনো আগৰ পাই চিনাকি যে অলপমান ৰেহাই মূল্যত দিয়ে আৰু অঁ কোৱালিটি ভাল নিজৰ লগত কথা আপুনি ভাল কোৱালিটি লয়নে বা অলপ কম দামৰে লয় অঁ দামটো দামটোৰ ওপৰতে আজিকালিতো বহুত দাম হ'লটো পিয়'ৰ পাটৰ কাপোৰটো বহুত হ'ল

নাই নাই নাই ভাল নাপায় তাত ইমান

হয় হয় অঁ হয় হয় হয়

ভাত পানী মাংস আনিছে হে আনিছে গাহৰি

হ'ব হ'ব দিয়ক আহিব অঁ অঁ অঁ হ'ব টম টম লৈ পেনে এনেকৈ যামগৈ দেই অঁ হ'ব হ'ব ঠিকে আছে অঁ অঁ হ'ব